অ' হেল্ল' অ' আপনি ইমিডিয়েত পেছাৰটো জুখি চাওক যদি যদি প্ৰেছাৰটো প্ৰেছাৰটো যদি হাই হৈছে কিছুমান নিয়াম নীতি পালন কৰিব লাগিব ৰাতিপুৱা খালী ভৰি খোজ কাঢ়িব লাগিব তাৰপাছত পাৰ মাংস পৰা পৰ্যায়ত নাখাবয়ে পাৰৰ মাংস অ' অ' খালী ভৰি খোজ কাঢ়াটোৱে মেইন ৰাতিপুৱা আৰু গধূলী খাদ্য মানে গৰম খাদ্যবিলাক নাখাবয়ে বেছিভাগ আ অ' মাংস খাব নালাগে অ' মাছটো নাখাব অ' ৰাতিপুৱা মুঠতে খালী ভৰি খোজ কাঢ়িব গম পাইছে তেলাল মাছেই বেছিভাগ অ' নাই নাই

অ' ঠিকে আছে এইখিনি কল্লিয়েই হ'ব